হেল্ল' এইখন দৌলমুখৰ মোবাইলৰ দোকান হয়নে আপোনালোকৰ দোকানৰপৰা মই এডাল চাৰ্জ আনিছিলোঁ চাৰ্জডাৰ দামটো কম কিন্তু বৰ ধুনীয়া সোনকালে চাৰ্জ হয় মোৰ ছোৱালীজনীয়েও চাৰ্জ দিছে আৰু মানে বস্তুটোও ভাল এতিয়া আপোনালোকৰ দোকানৰপৰা মই আকৌ এডাল পুনৰ চাৰ্জাৰ আনিবলৈ যাম মোৰ ঘৰৰ মানুহকো বাৰু তাৰপৰাই চাৰ্জাৰ আনিবলৈ ক'ম মানে বহুত ভাল চাৰ্জাৰ হয়

অঁ এই লাগি লাগি ধৰিছিলে অকণমান অঁ হেৰি মোবাইল আৰু বেলেগ কি কি কি কি মোবাইলৰ হেৰি আছে আপোনাৰ তাত দোকানত ভাল হয়নে বাৰু ঠিক আছে মই কালিলৈ আনিবলৈ যাম এতিয়া মোবাইলটোৰ লগতে চাই থৈ আহিম আৰু